আমাৰ এই অঞ্চলততো কিছুমানে ৰাতিপুৱা ব্যায়াম কৰে কিছুমানে নকৰে কিছুমানে শুৱেই নুঠে সাতটা বজালৈকে তেতিয়া আৰু খোজকঢ়া লৰ মৰা এইবোৰ কৰিলে স্বাস্থ্যও ভাল থাকিব আৰু সকলো মানুহে নিয়মতে কৰিবও লাগে কিছুমানে নকৰে আৰু আমাৰ ইয়াতে কিছুমানে কৰে যেতিয়ামাৰ যেনেবা ময়ে কৰোঁ ৰাতিপুৱা খোজাঢ়ি ঘূৰি ফুৰি আহোঁ আমাৰ ঘৰৰ মানুহকেইজন শুৱেই নুঠে অঁ এনেকুৱা হেৰিবোৰ নহ'ব সোনকালে উঠি খোজকাঢ়ি বৈয়াম কৰিব লাগে তেতিয়া তেজপানী ভাল থাকে আৰু এইবোৰ ঘৰৰ ওচৰত কিবা লেতেৰা ফেতেৰা থাকিলে অলপ চাফ চিকুণ থাকিব লাগে সেইবোৰ সেইবোৰ মানুহে কৰে নকৰে সৰু ঘৰ দুৱাৰ সাৰিব লাগে এই মোৰে এই পদূলিখন হেৰিখন এতিয়া খৰালি মহীয়া মই এতিয়া মই শুই উঠি আহি উঠিব উঠিলে আৰু তেনেকে নহ'ব নহয় বলেন মোবাইলটো আছে মোবাইলটোকে চাই বোলে সেই দিন কটাও সেইটো কৰি'লেও নহ'ব সেই কৰি চবেই পোহপাল কৰি এইবোৰ নিয়ম নীতি মাৰা মাৰি এইবোৰো কৰিব লাগে সেইতিয়াহে বৈয়াম তেজপানী বৈয়াম কৰিলেহে তেজপানী ভাল থাকিব শৰীৰটো ভাল থাকিব তেতিয়াহে আমি ডক্তৰৰ ওচৰলৈও হয়তো যাব নালাগে বৈয়ামটো কৰি থাকিলে ধুনীয়াকে নিজে স্বাস্থ্যটো ভাল থাকে তেতিয়াহে স্বাস্থ্য ভাল থাকিব